মোৰ এখন ফটো আছে আমাৰ মাহীৰ লগত আমি বৰবিল থানলৈ গ'লোঁ মানে তাই চাকৰিৰ কাৰণে আগবঢ়াই থ'লে বৰবিল থানত ছাগলী এটা আগবঢ়াই থ'লে এৰি দিম বুলি মানে চাকৰিটো হ'লে মানে দিম বুলি তাৰ পাছত তাত গ'লোঁ তাত গৈ পেলাই গোটেই মানে পূজা পাতল দি মেলি পেলাই গোটেই মানে যিগিজনী গৈছিলোঁ গোটেইগিজনীয়ে ফটো উঠিলোঁ ফটোখনো বহুত ধুনীয়া হৈছে মানে তাৰ পিছত মই ছোৱালীৰ লগতো ফটো উঠিলোঁ মাহীৰ লগতো উঠিলোঁ আমাৰ মাহঁতৰ লগতো উঠিলোঁ গোটেই গ্ৰুপ নিচিনা এটা হ'ল ফটো উঠি সেই মানে ফটোখন চালে মানে চাই থাকিবৰ মন যায় বহুত ভাল লাগে আৰু এই তেনেকুৱাই কথা